অঁ মৌছুমি মই সেইদিনা হেডফোন এটা অৰ্ডাৰ দিছিলোঁ নহয় আজি এসপ্তাহমান হ'ল হেডফোনডাল আনিলোঁ তুমিও যদি অনা আনিব পাৰিবা হেডফোনটো খুব ভাল মানে মই ফিলিপ্ছৰ পা অৰ্ডাৰ দিছিলোঁ তাৰ যিটো মানে কোৱালিটি আৰু তাৰ মানে ছাউণ্ড আৰু ভইচ খুব ভাল মই এইকেইদিন মানে লৈয়ে গম পাইছোঁ আৰাম পাইছোঁ তুমি যদি আনা আনিব পাৰিবা তুমি আনিম বুলি কৈছিলা নহয় এদিন হেডফোন ব্লুটুথো মানে তুমি যদি চাৰ্জ দিয়া নহয় চাৰ্জটো খুব সোনকালে হ লয় আৰু দুদিনমানলৈকে তুমি চাৰ্জ নিদিলেও হৈ যায় তাৰমানে চাৰ্জটো খুব ভাল লয় আৰু কা যেতিয়া তুমি কাণত ল মানে লোৱা হেডফোনডাল তেতিয়াও মানে আগৰ যেনেকৈ আমি আমি আনিছিলোঁ তুমি আনিছিলা মই আনিছিলোঁ সেইকিডাল মানে কি ইমান আৰামদায়ক নাছিলে এইটো ল'লে মানে তুমি গমেই নোপোৱা যে হেডফোনডাল কাণত মানে আছে মানে এনেকুৱা মানে আৰামদায়ক মানে বস্তুটো তুমি আনিব পাৰিবা আৰু ইয়াৰ ভইচটো খুব ভাল মানে সেইকাৰণে তুমি আনা যদি আনিবা মই আনিলোঁ ফিলিপ্ছৰ পা অৰ্ডাৰ দিছোঁ বস্তুটো ভাল আৰু মানে কি জানা কথাটো মানে হেডফোনডাল আমি ভবা ধৰণে যেনেকৈ দেখিছিলোঁ কালাৰটো তেনেকৈ ঠিক মই নীলা দিছিলোঁ নীলাই আহিছে সেইধৰণেই বনিছে বস্তুটো তুমি আনিলে মোক ক'বা মই তোমাক সেইটো অনলাইনৰ সেইটো দি দিম মেছেজটো তোমাক দেখুৱাম তুমি দিব পাৰিবা তেতিয়া আৰু ইয়াৰ মানে যিটো পজিটিভ এক্সপিৰিয়েঞ্চ মানে যিটো অভিজ্ঞতাৰ পৰা মই ক'ব পাৰোঁ তোমাক খুব ভাল যিটো মানে হেডফোনৰ যিটো ব্লুটুথো খুব ভাল মানে ইয়াৰ মই বহুত ভাল পাইছোঁ সেইটো ব্যৱহাৰ কৰি সেইকাৰণে তুমিও আনিবা মই তোমাক ক'ম বাৰু